নমস্কাৰ মই এগৰাকী গাঁৱলীয়া মহিলা মই বৰ্তমান মই গোটৰ সৈতে জড়িত আছোঁ আত্মসহায়ক গোটত জড়িত আছোঁ মই আত্মসহায়ক গোটৰ পৰা কিছুমান গোটৰ পৰা পইচা পাতি লৈ মেলি মই হাঁহ কুকুৰা কিনিলোঁ হাঁহ কুকুৰা কিনি মেলি মই মানে প্ৰথমে দহটা হাঁহ কুকুৰা লৈছিলোঁ মই লোকেল কুকুৰা লৈ মেলি মই কুকুৰা পালন কৰিলোঁ কৰি পইচা পালোঁ তেনেকৈ পাই মেলি আকৌ অলপ ল'লোঁ লৈ আৰু অলপ বেছি কৰিলোঁ তাৰপিছত হাঁহ ল'লোঁ হাঁহো মানে প্ৰথম স্থানীয় হাঁহে ল'লোঁ মই লৈ মেলি সেই হাঁহে হাঁহ বিক্ৰী কৰিলোঁ পইচা পালো তাৰে মানে কুকুৰাৰ পৰা তাৰ পিছত টকা পইচা দুটকা উপাৰ্জন যেতিয়া হ'ল হ'লত মই আৰু মানে অলপ বেছিকৈ কৰিব ল'লো আৰু কুকুৰা ঘৰতে মানে এনেকৈ কুকুৰা নিৰোগী কৰি ৰাখিবলৈ কিছুমান ঘৰুৱা এনেকৈ সেই মানে ধৰক ঔষধ কিনি আনি মেলি কুকুৰাক দিওঁ কৰোঁ তেনেকৈ কুকুৰা হেৰি ঔষধ খোৱাই নিৰোগী কৰি ৰাখোঁ ৰাখি ঘৰতে কুকুুৰাৰপৰা কণী উৎপাদন হয় সেই কণী মই বিক্ৰী কৰোঁ সেই ঘৰতে কুকুৰা কণী উমনি দি পোৱালিও জগাওঁ দি কৰি মেলি টকা পইচা দুটকা পাওঁ আৰু সেই টকাৰে মই ঘৰ ঘৰত কিছু সংখ্যক হ'লেও মানে মানে লাভাম্বিত হওঁ আৰু ঘৰখনো চলাওঁ ল'ৰাক পঢ়াবলৈ তাৰে কণী কণী মানে বিক্ৰী কৰি হওক কুকুৰাই বিক্ৰী কৰি হওক তেনেকৈয়ে চলাওঁ হাঁহ হওক তেনেকৈ মানে বিক্ৰী কৰোঁ মই পইচা পাওঁ সেই পইচা ঘৰখনলৈ এই ঘৰ চলাওঁ ল'ৰাক স্কুললৈ যাবলৈ সুবিধা কৰি দিব পাৰোঁ সেই পইচাৰে মই এই বৰ্তমান কণী বিক্ৰী এটা কণী দহ টকাকৈ মই বিক্ৰী কৰোঁ কৰি মেলি যি পাওঁ সেই পইচাৰে মই ল'ৰাক দিওঁ আৰু ঘৰত মানে খটাওঁ ঘৰখনত গঁৰাল বনাইছোঁ পইচাৰে ডাঙৰকৈ গঁৰাল বনাই মেলি আকৌ বহলভাৱে কৈছোঁ মই হাঁহ কুকুৰা মানে বহলভাৱে সৰহকৈ কিছুমান লৈ মেলি আৰু মানে এই সৰহকৈ হাঁহ কুকুৰা অলপ লৈ অলপ বেছি বঢ়াই লৈ সেনেকৈ মানে অকণমান বহলভাৱে কৰিম বুলি ভাবিছোঁ বৰ্তমান আছে মোৰ যথেষ্টখিনি হাঁহ কুকুৰা সেই হাঁহ কুকুৰা মানে যথেষ্টখিনি হাঁহ কুকুৰাই আছে হাঁহ কুকুৰা লৈ মেলি বিক্ৰী কৰি মই যি টকা যথেষ্টখিনি টকাই উপাৰ্জন কৰি আছোঁ বৰ্তমান মই ঘৰখনতে সৰু মানে এতিয়া ব্যৱসায় আৰম্ভ কৰে সেইটোৱে এটা ব্যৱসায় মই বহলভাৱে কৰিছোঁ হাঁহ কুকুৰাই কুকুৰা বৰ্তমান কুকুৰা ঘৰত বিক্ৰী কৰোঁ ঘৰতো বিক্ৰী কৰোঁ মানে বজাৰলৈও নিওঁ দুই বজাৰতো বিক্ৰী কৰোঁ কৰি মেলি পইচা পাওঁ যথেষ্ট এনেকুৱা নহয় সেয়া মানে যথেষ্টখিনিয়ে পইচা লাভ হয় আৰু এই টকা সেই টকা আমি সেই টকা মই মানে কিছুমান পুজি বঢ়াবৰ কাৰণে মই ৰাখি যাওঁ আৰু মই কিছুমান ঘৰুৱা মানে খৰচা কৰোঁ গঁৰাল বনাওঁ মেৰামতি কৰোঁ মানে হাঁহ কুকুৰাৰ দানা কিনো এনেকুৱা তেনেকৈ মই চলি গৈছোঁ আৰু দৰৱ দিওঁ বা ঘৰখনলৈও দুই এটা বস্তু কিনো সেই হাঁহ কুকুৰা বিক্ৰী কৰিয়ে পইচা পাতি ঘটিয়ে মই গোটত বিশেষকৈ মই গোটৰ পৰাই সুবিধা পালোঁ গোটত থাকি গোটৰ পৰাই সুবিধা পালোঁ গোটৰ পৰাই প্ৰথমে পইচা ল'লোঁ অলপ সেই পইচাই প্ৰথমে কুকুৰা কিনি হাঁহ কিনি মই বহল মানে ললোঁ লাহে লাহে মই মোৰ সেই হাঁহ কুকুৰা ব্যৱসায় মই বহল কৰি গৈ আছোঁ আৰু ভৱিষ্যতেও কৰি যাম যদি সুবিধা আৰু পাওঁ কৰিম সেই সুবিধাই মই টকা পইচা মানে আৰু অলপ পাম বুলি মই আশা কৰিছোঁ অলপ বেছিকৈ লাভ হ'ব লাভ হ'ব বুলি মই আশা কৰিছোঁ